সম্পদ বুলি ক'লে বিশেষকৈ স্কুলবিলাকৰ ক্ষেত্ৰত ক'বলৈ গ'লে মানৱ সম্পদৰ বিষয়েই ক'ব লাগিব আমাৰ স্কুলৰ স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ যথেষ্ট দেখা যায় এশজন যি কিছুমান স্কুলত এশজন ছাত্ৰ ছাত্ৰী থকা স্কুলবিলাকতো দুজনীয়া শিক্ষকেই পাঠদান কৰি থাকিব লগা হৈছে আৰু বৰ্তমান সময়ত স্কুলৰ শিক্ষকৰ শিক্ষাদানৰ উপৰিও তেখেতসকলৰ স্কুলৰ যিবিলাক চৰকাৰী কাৰ্যসূচী কিছুমানো থাকে সেইক্ষেত্ৰত দুজনীয়া স্কুল দুজনীয়া শিক্ষকৰ স্কুলবিলাকত এজন শিক্ষকেই বেছিকৈ শিক্ষাদান কৰিব লগা হয় এইক্ষেত্ৰত এজন শিক্ষকে এশজন ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাতো যথেষ্ট অসুবিধাত পৰা দেখা যায় সেইকাৰণে স্কুলৰ ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ মকৰলটো যথেষ্ট বেছি হোৱাটো উচিত বিশেষকৈ দহ পোন্ধৰজন ছাত্ৰৰ অনুপাতে এজন শিক্ষক হোৱাটো মই বিচাৰোঁ